এক দুই দুহেজাৰ দুই তিনি চাৰি দুহেজাৰ আঠ ন দহ দুহেজাৰ ন এঘাৰ বাৰ দুহেজাৰ দহ পোন্ধৰ পোন্ধৰ দুহেজাৰ ষোল্ল